বাইদেউ ও এই অ সোণৰ দোকান হয়নে আপোনাৰ সোণ লাগিছিল অলপ অ আছেনে মই নলবাৰীতে কৈ আছোঁ নাই আগতে কওকচোন যদি বস্তুটো পোৱা যায় যাম বাৰু এতিয়া ফোন অ অলপ কথাটো জানি থোৱাটো ভাল আৰু কি আছে কি নাই মোকতো বহুত বস্তু লাগিছিল

যাম যাম যাম বাৰু হ'লেও আপুনি কওকচোন কথাটো মোক হেৰি লাগিছিল আঙুঠি লাগিছিল এই খাৰু লাগিব ডিঙিৰ চেইন লাগিব ও তাৰমানে মোৰ ভনীটোৰ অ মোক ভনীটোৱে বস্তু কিছুমান দি থৈ দিছিল এতিয়া মইও দিব পাৰিলে ভাল লাগে সেইটো কাৰণে সোণা কেনেকৈ বা দামটো চলিছে কওকচোন দামটো বাৰু হ'ব সেইটো জানিলোঁ হ'ব ন' এ এতিয়া অ কিমানৰ অৰ্ডাৰটো আপুনি ল'ব পাৰে অৰ্ডাৰটো কিমান সোণৰ অৰ্ডাৰটো ল'ব পাৰে

অ সেইটো হয় বাৰু এতিয়া তেনেহ'লে মোৰ টেনশ্যন নাই আৰু টেনশ্যন ল'ব নালাগে ন' অ আপোনাৰ নামটো কওকচোন মই তেনেকৈ যাব পাৰিম আৰু দোকানখন কোনটো জেগাত আছে হয় নেকি অ আপুনি কেইটা বজাত খোলে অ আপোনাৰ আপুনি থাকেনে দোকানত অ অ অ আপুনি নাথাকিলে দিগদাৰ হ'ব যে সেইটো কাৰণে মই এড্ৰেছটো সুধি ল'লোঁ অ সেইটোৱেতো মই নলবাৰীৰ পৰা অহা যোৱা আৰু গাড়ী ভাৰা খৰচ আছে এনেকুৱা মইও অ মোৰ ঘৰ নলবাৰীত তাৰমানে অ মোৰ তাৰমানে ইয়াত আলহী আছে মই সেনেকৈয়ে আহি যাম অ অ

অ ঠিক আছে ভাল লাগিল আপোনাক পাই পেলাই অ ঠিক আছে অ অ অ ঠিক আছে অ